হয় হেল্ল' মই এই এই শোণিতপুৰ জিলাৰ শোণিতপুৰৰ পৰা ক'লো এই দৰং দৰং চাইকেলৰ পৰা কৈছে ন' হয় হয় এই মই এক্সোৱেলী চাইকেল এখনৰ কাৰণে ফোন কৰিলোঁ চাইকেল এখন কিনিব আছিল হয় হয় হয় হয় মোক মাউণ্টেইন বাইক চাইকেলেই লাগিছিলে এক্সোৱেলী এমাউণ্ট হয় হয় হয় হয় হয় হয় এক্সোৱেলী মই চাইকেলখন পাৰ্চেজ কৰিম আৰু বাহিৰলৈ যাবগৈ লাগে হিল এৰিয়াতে এক্সোৱেলী থাকোঁ সেইটো কাৰণে মোক এ এক্সোৱেলী ৰেটৰ এমাউণ্টটো আপোনাৰ দহ হাজাৰমানত লাগে আৰু হয় হয় হয় হয়

অঁ মানে দহহাজাৰটো হয় এই দহহাজাৰ পোন্ধৰ হাজাৰমানত মানত মানে অলপমান বাঢ়ি গ'লে একো নাই

হয় হয় একো মানে এই বাইকখনেই লাগিছিল মানে আপোনাৰ দোকানৰ লোকেচনটো কোনখিনিত বাৰু হয় হয় হয় হয় হয় হয় এনেই কেইটা বজালৈকে খোলা থাকে বাৰু হয় হয় হয় ই এম আই এভেইলেৱ'ল আছে হয় মই আপোনাৰ ভিজিট কৰি কম বাৰু ৱাইফ ফেমিলী ঘৰত চানডে অফ হয় হয় আৰু

হয় হয় ঠিক আছে থেংক ইউ